অ হয় আপুনি কোনে কৈছে আচ্ছা অ হয় কওকচোন অ হয় অ হয় তুমি কোন কলেজৰ পৰা ক'লা যে কোনটো ডিপাৰ্টমেণ্টৰ আচ্ছা আচ্ছা অ কি জানিব বিচাৰিছিলা তুমি অ ঠিক আছে অ ওম প্ৰথম ল'ৰাজনৰ নাম এইবোৰ জানাই চাগৈ নে কৈ দিব লাগিব সবেই অ ঠিক আছে প্ৰথম ৰজাজন আছিলে চাওলুং চুকাফা দেই মানে আহোমৰ প্ৰথম ৰজাজন আছিলে চাউলুং চুকাফা আৰু আহোমসকল অসমত বাৰশ আঠাইছ খ্ৰীষ্টাব্দত আহিছিলে

যে এইবোৰ যেনেকৈ তুমি তুমি এইবোৰ জানিবাই যে ৰংঘৰ কাৰেংঘৰ তলাতলঘৰ শিৱদ'ল জয়দ'ল সেইবোৰ সেইবোৰ এইবোৰ আহোমেই কৰা আহোমেই এইবোৰ নিৰ্মাণ কৰা হয় এনেকে তুমি থুলমুলকৈ কিবা এটা লিখি দিলে মানে হৈ যাব

অ অ ঠিক আছে